চুলি আৰু চালৰ যত্ন ল'বলৈ আমাৰ গাঁৱত জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰক ব্য়ৱস্থা হ'ল নাৰিকল তেল মিঠাতেল বিভিন্ন প্ৰকাৰৰ লোচন আদি তাৰ ভিতৰত আৰু কিছুমান হ'ল জবা ফুল যিটো চুলিত লগালে চুলি যথেষ্ট ভাল হয় তাৰ পিছত নিম পাত চালত সানিলে চাল যথেষ্ট সতেজ হৈ থাকে আৰু এলোভেৰাও মুখত ঘঁহা হয় মুখৰ গ্ল' আনিবলৈ কাৰণে